বুৰঞ্জীপ্ৰসিদ্ধ ঐতিহ্যমণ্ডিত শিৱসাগৰৰৰ বিষয়ে ক'বলৈ গ'লে মই নিজে অতি আনন্দিত হওঁ যিহেতু মই বৰ্তমান যি স্থানত আছোঁ য'ত কৰ্মৰত হৈ আছোঁ চৰাইদেউ জিলা এই শিৱসাগৰৰ বুকুতে অৱস্থিত গতিকে শিৱসাগৰৰ বিষয়ে আমি প্ৰত্যেকজন শিৱসাগৰবাসী বুলিয়ে নহয় প্ৰত্যেকজন অসমীয়াই আমি শিৱসাগৰখনক লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰোঁ আৰু বিশেষকৈ আমাৰ আহোম ৰাজতন্ত্ৰৰ সময়ৰ বহুবোৰ সোণালী অধ্যায় শিৱসাগৰত খোদিত হৈ আছে তাৰ বুৰঞ্জীৰ প্ৰতিখিলা পাতে পাতে ৰঞ্জিত হৈ আছে সমৃদ্ধ হৈ আছে সেইখিনিৰ উপৰিও আমি যদি এই শিৱসাগৰৰ নগৰখন যদি আমি চৌদিশে চাওঁ তাত বিভিন্ন দৌল দেৱালয়কে আৰম্ভ কৰি এই আছে বিশেষকৈ আমাৰ শিৱসাগৰ কথা বুলি ক'লেই আমি প্ৰথমতে আমাৰ স্বৰ্গদেউসকলে নিৰ্মাণ কৰা তলাতল ঘৰ কাৰেংঘৰ আৰু ৰংঘৰৰ কথা আমাৰ মনলৈ আহে আৰু ৰংঘৰৰ বাকৰিতেই আমি আজিও আমাৰ অসমীয়াৰ অতিকৈ বাপুতি মৰমৰ বাপুতিসাহোন ৰঙালী বিহুটো উদযাপন কৰি অহা আমি দেখি আহিছোঁ তেতিয়াৰ আহোম ৰজাসকলে তেতিয়া সেই বাকৰিত বিভিন্ন ধৰণৰ খেলা ৰং ৰহইছ খেলা তাত অনুষ্ঠিত কৰিছিলে আজিও সেই একেধৰণে ৰংঘৰ বাকৰিত আমি প্ৰথম ব'হাগৰ দিনাখন তাত বিহু অনুষ্ঠিত কৰা আমি দেখিবলৈ পাইছোঁ গতিকে সেইবিলাকক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ আৰু তদুপৰি শিৱসাগৰৰ কাৰণে কেৱল আমাৰ অসমৰ বিভিন্ন স্থানৰপৰা পৰ্যটক হিচাপে নহয় আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে ইয়াত শিৱসাগৰ ৰলৈ আহি ইয়াত শিৱসাগৰৰ বিষয়ে জানিবলৈ আহে ইয়াত মানে বনভোজ খাবলৈ আহে তাৰোপৰি অসমৰ বাহিৰৰ বহু ঠাইৰপৰা অসমৰ বাহিৰৰ পৰ্যটক আহি পেলাই শিৱসাগৰক তেওঁলোকে চাবলৈ বিচাৰে গতিকে শিৱসাগৰৰ বিষয়ে ক'বলৈ হ'লে বহু কথাই থাকিব চমুকৈ শিৱসাগৰৰ বিষয়ে জানিবলৈ ইয়াৰ বহু বহু প্ৰতিটো যিখিনি সম্পদ আছে ঐতি ঐতিহ্যমণ্ডিত যিখিনি সম্পদ আছে সেই সেই প্ৰতিটো বস্তুৰ বিষয়ে যদি কোনে নিৰ্মাণ কৰিছিলে কাৰ দিনত হৈছিলে কিহেৰে নিৰ্মাণ কৰিছিলে কথাবিলাক ক'বলৈ গ'লে বহু সময় লাগিব আমাৰ এই এইটো চৰাইদেউৰ প্ৰথম আমাৰ আহোমৰ ৰাজধানী আমাৰ চৰাইদেউত ইয়াতেই অৱস্থিত হৈছিলে তাত চৰাইদেউ তেতিয়াও আমাৰ হেৰিয়াৰ এই কি বুলি কয় ৰজাৰ যিটো যিটো ইটো মৈদামটো এতিয়াও তাত অৱস্থিত হৈ আছে চুকাফা নগৰ নতুন নতুনকৈ আন্তঃগাঁথনি নিৰ্মাণ কৰিছে গতিকে এইখিনি চাবৰ কাৰণে বহুত নতুনকৈ মানুহ প্ৰতিবছৰে মানুহ ইয়ালৈ আহে গতিকে চুকাফাৰ নগৰত এখন নতুনকৈ গঢ়ি তুলা হৈছে সদ্যহতে আমি আমাৰ চুকাফাৰ এটা এটা বৃহৎ আকাৰৰ আমি প্ৰতিমূৰ্তিও আমাৰ কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে আৰু তদুপৰি আমাৰ শিলৰ সাঁকো যিখন নামদাঙৰ যিখন শিলৰ সাঁকো সেই শিলৰ সাঁকোখন আজিও অক্ষত অৱস্থাত অজৰ অমৰ অৱস্থাত আছে সেই তেতিয়াই জানিব পৰা মতে কণীৰ কুহুম ইত্যাদি এনেকুৱা মানে বস্তুৰে নিৰ্মাণ কৰা সেই শিৱসাগৰখনৰ শিৱসাগৰ জিলাৰ যি নামদাঙৰ শিলৰ সাঁকোডাল সখন আজিও অক্ষত অৱস্থাত আছে যদিও সেইখন মাজে মাজে তাক নিৰ্মাণ কৰাৰ কথা কৈয়ে থাকে কিন্তু সেই কথাটো আমাৰ স্থানীয় আমি অসমীয়াসকলে এই এই বিষয়ত আমি সহমত প্ৰকাশ কৰা নাই গতিকে শিৱসাগৰৰ বিষয়ে আমি যদি কওঁ বিশেষকৈ শিৱসাগৰ বুলি ক'লে আমাৰ কেইটামান বস্তু মনলৈ আহে পুখুৰী শিৱসাগৰত এনেকুৱা কিছুমান আমাৰ তাহানি ৰজাদিনীয়া পুখুৰী আছে য'ত বাৰমাহেই পানী একেটা স্তৰতে থাকে লেভেলত থাকে জয়সাগৰ যিখন আমাৰ কলেজ তাতেই শিৱসাগৰ পুখুৰীৰ পাৰতেই অৱস্থিত আৰু ঠিক তেনেদৰে যিটো আমাৰ শিৱদৌল শিৱদৌল আমাৰ শিৱসাগৰ পুখুৰীত কাষতে অৱস্থিত গতিকে এনেকৈ ধৰি আমাৰ তাত বছৰ বছৰ ধৰি আমি শিৱৰাত্ৰি পালন কৰি আহে আৰু তাৰ কাষতে শিৱসাগৰ কলেজ আছে বিদ্যালয়সমূহৰ পৰিদৰ্শক বৰ্ডৰ অফিচ আছে গতিকে বহুবোৰ আমাৰ ঐতিহ্যমণ্ডিত বিষয়বস্তুৱে শিৱসাগৰখন সমৃদ্ধ কৰিছে গতিকে শিৱসাগৰৰ বিষয়ে কৈ থাকিলে শেষ নহ'ব গতিকে যিসকলে শিৱসাগৰখনৰ বিষয়ে অধিক জানিব খোজে এই সম্পৰ্কত যথেষ্ট কিতাপ পত্ৰ প্ৰকাশ হৈছে এই সেইখিনি পঢ়ি পেলাই তেওঁলোকে নিশ্চয় জানিব পাৰিব